অঁ অঁ কি কৰিছা অঁ ভালে আছা অঁ এই ল'ৰা ছোৱালীকেইটাৰ ভালনে অ তেওঁ ঠিকেই আছে আৰু এই অলপ পানী লাগিছে চৰ্দি লাগিছে বতৰ ঠাণ্ডা পৰিছে যে অ ভাত বনাইছা নে নাই তাকে সেই আজৰিয়ে নোপোৱা হৈছোঁ দেখোন

ঠিকে চলিছে আৰু অঁ এতিয়া বন্ধ দিলে নহয় এইদিন ঘৰতে আছে আৰু আজিৰ পৰা বন্ধ বন্ধ অ তাকেহে সেইটো কাৰণেহে কৰিছোঁ অ তুমিও ফ্ৰী আছা যদি গপুজ বন্ধতে ছপিং মলৰ পৰাই আহোঁ এদিন ওলোৱা অ তাকেহে অ মই যোৱা নাইকিয়া এতিয়া বন্ধতে ভাবিছোঁ ছোৱালীও কিবা কিবি কেইটামান কিনিবলগীয়া আছে অঁ তাতে এনে পাকঘৰ মানে বস্তুবিলাকো মানে বহুত ধুনীয়া ধুনীয়া বস্তু ওলাইছে বোলে পাকঘৰৰ কেইটামানো ল'ম বস্তু অঁ ছোৱালীও কাপোৰ কানি এনেকৈ পঢ়া ধানৰ সামগ্ৰীও কিছুমান ল'বলগীয়া আছে অ পইচাও নাইকিয়া বাৰু হাতত তেনেকৈ হ'লেও মিলাই মেলি কিবা এটা মানে কিবা কিবি কেতিয়ামান ল'ম বুলি ভাবিছোঁ আৰু তেনেকৈয়ে নগ'লে আকৌ যাবও নোৱাৰোঁ তেনেকৈ স্কুলো বন্ধ নাপাওঁ অ অ হয় অ অ চোৱাও হ'ব বজাৰখন যি পাওঁ দুই এপদ কিনিমো আৰু বেলেগ মানে পূজা বুলিয়ে আঁতৰলৈ যোৱা নহয় এই বহুত টকা লাগিব নহয় অহা যোৱা খৰচতে বহুতকেইটা যায় সেইটো কাৰণে মাজুলীতে ভাবিছোঁ মানে অহা যোৱা খৰচটো অলপ কম হ'ব যি পাওঁ দুই এপদ কিনিম আৰু বস্তু এঅ তেনেকে ভাবিছোঁ বাকী তুমি কোনদিনা ফ্ৰী থাকা এও খবৰটো দিবা আৰু দুইজনী যাম আৰু একেলগতে অ

অ অ গোটৰ চলি আছে আৰু এই ইমান মানে ল'ন এটা কাৰণে লাগি আছিলোঁ সেইটো মানে হেৰি কৰিব পৰা নাইকিয়া কামখিনি আগবঢ়াব পৰা নাই ইমান খেলিমেলি মানে বহুত এইবোৰ সদস্যবোৰ খেলিমেলি এই বহী পত্ৰ ইমান ক্লিয়াৰ নাই অঁ ক্লিয়াৰ নথকাৰ কাৰণে অফিচৰ পৰাও মানে অকণমান কমপ্লেইন আহিছে সেইখিনিকে ঠিক ঠাক কৰি মেলি আছোঁ আৰু এইকেইদিন হেই বন্ধ পাই পেলাই অ অহা মাহতহে যদি মানে ছাৰো আহিব বহীখিনি চাই সেইখিনি ক্লিয়াৰ কৰি পেলাই ছাৰে মানে সেই দলিলত চাৰে আৰু তেতিয়াহে ছাইন দিব বহি ক্লিয়াৰ পালে তাৰপিছতহে চাগে হ'বগে আৰু সেইফালৰ পৰাও তেনেকৈ মানে হোৱাগৈ নাই পইচা পাতি হয় নামঘৰো আজি বিয়ালৈ গ'লা নে নাই অ হয় অ লৈ ল'ম অ অঁ নামঘৰৰ পৰাও তুমি আজৰি হৈ লোৱা অঁ শনিবাৰ দেওবাৰ মানে এই সেই দুদিনতে যাব লাগিব আৰু সোমবাৰৰ পৰা আকৌ স্কুল খুলিবই অ বাকী ভাত কিহেৰে হ'ব এতিয়া অ অ ৰন্ধা মেলা কৰা নাই নহয় অঁ দেৰি হয় চাগে খোৱা অ হয় অ আমাৰ অকমান দেৰিকেই বনাওঁ বাৰু আজি ৰুটি আৰু শুকান নাভাকি আলু ভাজি খাম চৰ্দী লাগি আছে ছোৱালীও মোৰো বনোৱা মেলা কৰা নাই বাৰু অকণমান দেৰিকৈ বনামগৈ আৰু

অঁ অঁ এই ভালে আছে আৰু এইকেইদিন মানে বতৰৰ কাৰণে অকণমান মানুহৰ মানে হৈছে আৰু পানী লগা কাঁহ তেনেকুৱাকৈ হেৰি হৈছে

আছে আছে আপোনাৰ ল'ৰা আহি পালেহি নাই অঁ পূজাৰ কেইদিন মানে যোৰহাটতে কটাব আৰু অ ঘৰত থাকিব সি পাৰিব আৰু কেইদিনমান অ অ ভালেই পাব আৰু বাহিৰৰ সমাজত এনেও ভালেই ৰাসলে থাকিব নোৱাৰে আৰু নেপায় অঁ দুই এদিন বন্ধ পালে আহিও লাভ নাই নহয় অ অ অঁ বনামগৈ আৰু অলপ লাহে লাহে ঠিক আছে বাৰু অ অ ঠিক আছে